হেল্ল' অঁ হেল্ল'

এই আছোঁ আৰু এতিয়া সন্ধ্যা দিনৰ দিনটো কামবিলাক কৰি মেলি আজৰি হৈ অঁ ভালেই ভালেই ভালেই মই অকমান দিনটো বৰ ব্যস্ত আছোঁ সময় পোৱা নাই ময়ো ভাবিছিলোঁ তোমালে ফোন কৰিম বুলি অঁ কোৱাচোন দিবতো লাগে চৰকাৰে দেখোন সকলো বিকলাংগ বৃদ্ধ মানে এনেকুৱা ইত্যাদি ইত্যাদি বিলাকচোন দিয়ে আছে যদি আমাৰ দিবলে আমাৰ ওচৰত আমাৰ ওচৰতো আছে বাৰু এই ধৰি লোৱাচোন আমি এই পঞ্চায়ত অফিচলে গৈ এদিন ওলাবাচোন তুমিও ওলাবা ময়ো ওলাম এইবোৰ বিষয়লৈ আলোচনা কৰিম যে বিকলাংগবিলাকক কিবা অকমান চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য বা কিবা পঢ়িবলৈও সুবিধা কৰি দিয়ে নেকি আছে গাইড লাগিব টকা পইচা লাগিব ধৰি লোৱা মানে সিহঁতৰ

হয় হয় হয় হয় সেইবিলাক যদি উপকাৰ কৰোঁ আমাৰ কিমান ভাল লাগিব কোৱাচোন বিকলাংগ ল'ৰা এটাই যদি পঢ়ি শুনি মেট্ৰিকটোকে পাছ কৰে কিছুমানতো ধৰি লোৱাচোন কথা বতৰা চব ভাল তেওঁলোকৰ হাত ভৰিবিলাক বেয়া বেয়া বেয়া তেনেকুৱাবিলাকেতো বহি বহি হুইলচেয়াৰতে বহি বহি পঢ়া শুনা কৰি পেলাই আগুৱাই গ'লে কিমান ভাল লাগিব ওলাবা দুইগৰাকীয়ে আমি মানে এইবিলাকে কৰিম বুইছা এতিয়া বৃদ্ধ সময়তনো আমি আৰু কি কৰিম হয় হয় অঁ পঞ্চায়তত খবৰটো দি আমি এই লোকেল এম এল এ ধৰি লোৱাচোন আমি এই মানে বিধায়কৰ ওচৰলে দুইজনী পাৰিম যাবলে জনাই নজনাই কম আকৌ যে আমাৰ ওচৰত এনেকে পাঁচ ছটা বিকলাংগ ল'ৰা আছে তেওঁলোকক কিবা এটা সহায় সহযোগ কৰক আমিয়ে তাহাঁতক মানে পোহপাল দিম পাৰিলে আমি তুমিয়ে মই দুইজনেচোন দুছেনী এছেনি পঢ়া আমিও সময়মতে পঢ়াব পাৰিম হয় নহয় বাৰু

ভাল কৰিলে ভাল কৰিলে ভাল কৰিলে দেই বহুত ভাল লাগিছে কথাটো শুনি সঁচাকে আমি দুইজনীয়ে সেনেকুৱাই সমাজ সেৱা কৰিয়ে ভালপোৱা মানুহ হয় নাই গতিকে আমি দুইগৰাকীয়ে অঁ ওলাম একদম মানে এনেই কথাৰে নহয় বন্ধু দেই আমি সঁচাকে মানে ভালকে লাগিলোঁ আৰু দিয়া এই এই জানুৱাৰী মাহতে আমি লাগি যাম

হয় হয় হয় হয় দিব হেল্ল' জানিছা দিব চৰকাৰে আজিকালি বহুত কিবাকিবিচোন টিভিয়ে পেপাৰে পত্ৰই দিয়ে থাকে আমুক কৰিম তামুক কৰিম বিকলাংগবিলাকক যে দিব আমি দুইজনী খালী অতি সোনকালে এই

লাগিব হয় হয় হয় হয় হয় হয় হয় আৰ্থিক দিশ ভাল হ'ব লাগিব হয় হয় হয় নহয় আমাৰো আমাকো আমি যদি দুইজনী তোমাৰ বিকলাংগবিলাকক ইফালে সিফালে নিবলে আমাকোতো টকা পইচাৰ প্ৰয়োজন হ'ব আমাৰ এতিয়া আমিতো বৰ্তমান নিজেই নিজেই দুসাঁজ দুবেলা দুসাঁজ খাই থাকি কোনো জীয়াই থকা মানুহহে আমি আমাৰতো ধেৰ আমাৰ মনবিলাক বৰ ডাঙৰ ডাঙৰ ধৰি লোৱাচোন কাবাক সহায় কৰিব পাৰিলে ভাল পাম কিন্তু এতিয়া আমাৰতো তেনেকে সামৰ্থ নাই যদি চৰকাৰৰ ওচৰ গৈ চাওঁ যদি কৰে আমি সঁচাকে দুইগৰাকী মিলি পেলাই এখন ভাল বিকলাংগ ধৰি লোৱাচোন আজিকালি নহয় নামঘৰৰ বাৰাণ্ডাত পাৰিম স্কুলৰ বাৰাণ্ডাটো পাৰিম এনেকে আমি কিবা এটা আঁচনি ল'ম দেই দুইগৰাকীয়ে আছে আছে আছে হয় হয় আমি একো নোৱাৰিলেও আমাৰ গাঁৱৰ পৰা হয় হয় তোমাৰ সেইখিনিত পাঁচ ছটামান আছে ন অঁ মোৰ মোৰ ইয়াতে পাঁচশটা সাতটা আঠটা মানেই হ'ব নেকি ধৰি লোৱাচোন চোৱা যদি আমি কিবা এটা চৰকাৰে হেৰি আঁচনি গ্ৰহণ কৰিম বুলি কয় তেতিয়া আমি গাঁৱে ভূঞে চাৰিডাল পাঁচডাল বাঁহ কৰি এতিয়া পথাৰত নৰা আছে নৰাকে কটোৱাই হ'লেও আমি এডখৰি বনাই ল'ম হয় নহয় তোমাৰো সেইটো তোমাৰো সেইটো হেৰি আছে মোৰো আছে আমি দুইজনী একেই দেখোন আমি লোকক সহায় কৰি বহুত ভাল পাওঁ হয় নাই কোৱাচোন তুমিও ভাল পাওঁ ময়ো ভাল পাওঁ অঁ হ'ব দিয়া অঁ কেলে নকৰিম কৰিম হাড় ভাঙি পৰিশ্ৰম কৰি হ'লেও কৰিম আমি এতিয়া এইটো সময়ত অঁ হেৰি এটা কাম কৰিবাচোন পাৰিলে মই হ'লেও যাম নহ'লে তুমি হ'লেও আমি দুইজনী মুখামুখি হৈ এদিন কথা পাতিমচোন ওলাবা অঁ এতিয়াতো ফোনতহে পতা পতি হৈছোঁ এনেই আমি দুইজনীয়ে বহি লৈ পেলাই আলোচনা কৰিলে অলপ বেছি গহিন হ'ব কথাষাৰ হয় নহয় কোৱাচোন

অঁ দেই অতি সোনকালে বাৰু

অঁ বিহু আগে আগে যাম অঁ ঠিক আছে হ'ব জানিছা এই মানে হেৰিও সময় হৈ আহিছে বোলো আজিলে ৰাখোঁ নেকি নে আৰু ক'বা কিবা মই এই জুই ফুৱাই ফুৱাই বহি তুমি তোমাৰ ফোনটোৰ পৰাই কথা পাতি আছো অঁ হ'ব দিয়া